অ কোনে কৈছে বাৰু অ ক'ৰ পৰা কৈছে অ কাক বিচাৰিছে বাৰু হয় কওকচোন আপোনাক মই কি সহায় কৰিব পাৰোঁ এই কিতাপ কেনেকুৱা ধৰণৰ কিতাপ মানে ধৰ্মমূলক নে ছাত্ৰ ছাত্ৰীৰ কাৰণে কিতাপ অ অ অ

অ লাগে আৰু হেৰি মই চাওঁচোন বাৰু আপুনি বিচৰা কিতাপকেইখন আছেনে নাই দেই

অ আৰু আপোনাৰ কীৰ্তন পুথিখন আছে

আমাৰ সদ্যহতে এতিয়া তেনেকুৱা ডেলিভাৰীৰ ব্যৱস্থা কৰা নাই কাৰণ আজিকালি কিতাপ বিক্ৰীটো বহুত কম হয় সেইকাৰণে অকণমান অসুবিধা হয় যদি আপোনাৰ কোনো অসুবিধা নহয় আমাৰ দোকান দেওবাৰে বন্ধ থাকে বাকী সোমবাৰৰ পৰা শণিবাৰলৈকে আমাৰ পুৱা দহ বজাৰ পৰা চাৰি বজালৈ খোলাই থাকে আপুনি কাইলৈ শণিবাৰ অ হ'ব বাৰু দিয়ক আৰু কিবা যদি দৰকাৰ হয় ক'ব এই ল'ৰা ছোৱালীৰ এইবিলাক সৰু সৰু কিতাপো আছে অ ভাল বাৰু হ'ব দিয়ক ৰাখিছোঁ তেতিয়াহ'লে হ'ব দিয়ক